অঁ বাইদেউ কওক অঁ হয় হয় বাইদেউ কওক মই এনে আছিলোঁ অঁ

গৈছোঁ হ'লেও ইভিনিং গৈছোঁ অঁ গম পাইছোঁ বাৰু হয় হয়

আছে আছে

অঁ অঁ

হয় হয় হয় কৰাটো হয়

অঁ

হয় বাৰু অঁ অঁ

অঁ অঁ হয় হয় বাইদেউ

চাৰে পাঁচটাৰ পৰা ন অঁ অঁ

অঁ অঁ নিশ্চয় অঁ অঁ

ঠিক আছে অঁ অঁ অঁ ঠিক আছে বাইদেউ অঁ অঁ অঁ অঁ ঠিক আছে বাইদেউ